অ' দাদা মই বিকাশে ক'লোঁ কালি দোকান খোলা থাকিবনে আপোনাৰ হয় মোক মানে মোবাইল ফোন এটা প্ৰয়োজন আছিলে সেইটো কাৰণে হয় নাই নাই খেলিবলৈ খেলিবলৈ

এই পোন্ধৰ পৰা বিশ হেজাৰ মানৰ ভিতৰত

মানে যিটোৰ বেছি ভাল হয় আৰু যিটো বেছি সুবিধাজনক হয়

হয় সুবিধাসমূহ ক'বচোন ক'ত কি আছে কোনটো হয় হয় হয় হয় হয় হয়

হয় হয়

ঠিক আছে দাদা অ' কালি মই গৈ আছো যোৱাৰ আগত আপোনাক এবাৰ ফোন কৰি ল'ম হয় হয় ঠিক আছে বাৰু ৰাখিছো দিয়ক ধন্যবাদ